গতিকে এনেকুৱা এটা কথা থাকে কেতিয়াবা ডাক্তৰৰ ওচৰত গ'লে বা চিকিৎসালয়লৈ গ'লে

কিন্তু তেওঁলোকে কিছুমান দৰৱ দেৱা যেতিয়া অসুখটো চিনাক্ত কৰিব নোৱাৰে বা অনুমানৰ ভিত্তিত দি দিলে তেতিয়া সেইটোৰ হিতে বিপৰীত হয় তেনেকুৱা ধৰণৰ বহুত ঘটনা আমি সাধাৰণতে লক্ষ্য কৰিছোঁ বা পাইছোঁ মানুহৰ যিটো অসুখ হয় তাৰ বিপৰীত দৰৱ দিয়ে দৰৱ দিয়াৰ কাৰণে কিয় মানুহজনৰ অসুখটো কমকচাৰি বাঢ়েহে গতিকে তেনেকুৱা পৰা যথেষ্ট সাৱধান হ'ব লাগে আৰু প্ৰাকৃতিক চিকিৎসাটো আজিকালি আৰু লগত আয়ুৰ্ৱেদিকৰ কথাটো খুব ভালকৈ আহিছে সেইটোৱে যথেষ্ট মানুহক মানুহক সচেতনো কৰি তুলিছে আৰু তাৰপৰা ভাল সুফল পাব পাৰে কাৰণ তাৰ আ আয়ুৰ্বেদিক যি দৰব পাতি আছে সেইবিলাকৰ সাধাৰণতে ছাইড এফেক্টটো নাথাকে

যি আধুনিক বিজ্ঞানৰ দ্বাৰা প্ৰস্তুত কৰা দৰৱ সেই দৰৱৰ কোনো প্ৰয়োজনতীয়া নাই সেইটো নিশ্চয় আছে কিন্তু

ঘৰতে আমি তাৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ কিছুমান বৃক্ষ আমি দৰব হিচাপে ব্যৱহাৰ কৰি যদি আমি স্বাস্থ্যটো নিৰোগী কৰিব পাৰোঁ তেতিয়াহ'লে সেইটো নিশ্চয় আমাৰ সকলো মানৱ জাতিৰ কাৰণে কল্যাণ হয় আৰু তাৰ ওপৰতকে পাৰিপাৰ্শ্বিক অৱস্থাটোত তাৰ ভাল এটা প্ৰভাৱ পৰে কাৰণ তেনেকুৱা ধৰণৰ বৃক্ষ আমি যদি ৰোপণ কৰি ঘৰতে লওঁ তাৰ যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ পাৰিপাৰ্শ্বিক অৱস্থাটোও ভাল হ'ল আমি খাদ্য হিচাপেও পালোঁ পাচলি হিচাপেও পালোঁ আমি চব্জি হিচাপেও পালোঁ আৰু আমাৰ আ ৰোগো নিৰাময় হ'ল

দিয়ে গতিকে সেইমতে আমি কৰিব পাৰিলে আমাৰ নিশ্চয় ভাল হয় আ গতিকে আমি মই সাধাৰণতে সেই কথাটো বিশ্বাস কৰোঁ আৰু চিকিৎসালয়লৈ যাব লাগিব যাব নোলোৱাকৈ এতিয়া

খাদ্য প্ৰণালীৰ যোগেদি বা আমাৰ এক্সাৰচাইজৰ যোগেদি বা ব্যায়ামৰ যোগেদি শাৰীৰিক পৰিশ্ৰমৰ যোগেদি আমি লাঘৱ কৰিব পাৰোঁ গতিকে একেৰাহে আমি যদি টেবলেটতে বা দৰৱতে আমি নিৰ্ভৰ হৈ যাওঁ তেতিয়াহ'লে আমাৰ স্বাস্থ্য অন্য কিছুমান অপকাৰ হ'ব পাৰে সেইটোতকে গতিকে তেনেকুৱা ক্ষেত্ৰত আমি আয়ুৰ্ৱেদিক আয়ুৰ্বেদিক বুলি নকৈ আমি যদি ঘৰুৱা শাক পাচলি যাওঁ বা উদ্ভিদৰ কিছুমান ব্যৱহাৰ কৰোঁ যিবিলাক দৰৱ হিচাপে আমাক সহায় কৰে তেনেকুৱা এক্সাৰচাইজৰ যোগেদি খোজকঢ়া এনেকুৱা যোগেদি আমি যদি কামখিনি কৰোঁ

আমি প্ৰাকৃতিক চিকিৎসা বা আয়ুৰ্বেদিকো কৰিলোঁ বা আমি ঘৰুৱাভাৱে আমাৰ ঘৰতে থকা কিছুমান বৃক্ষ আমি বা বনক আমি সেইমতে ব্যৱহাৰ কৰিলে তাৰ যোগেদিও আমি কিছুমান উপকাৰ পাব পাৰোঁ গতিকে সেই গোটেই কথাখিনি আমি নিজৰ ওপৰত এজন মানুহৰ নিৰ্ভৰ কৰে তেওঁ কিমান সচেতন সচেতনতাটো সবতকৈ ধৰক স্বাস্থ্যৰ প্ৰতি কিমান সচেতন সেইটো এটা কথা আৰু ঘৰুৱা প্ৰতিকাৰৰ প্ৰতি তেনেকৈ যায় আমাৰ এতিয়া কিছুমান এতিয়া দৰৱ সংৰক্ষণ কৰিবলৈ প্ৰয়োজন আহি গৈছে যেনেকৈ এতিয়া ধৰক কাটিলে আমাৰ সাধাৰণতে আমাৰ গোন্ধোৱাবন বুলি কওঁ এবিধ বন আছে মানে সৰু বন এজোপা আছে সেইজোপাৰ যদি পাতকেইটা চিঙি আনি কটা ঘাঁহটোত লগাই দিয়া হয় তেজো সোনকালে ৰৈ যায় আৰু একদম লাগি ধৰে

গছ লতা এইবিলাক আছে যিবিলাক ব্যৱহাৰ কৰি আমি সেইটো কৰি তাৰপিছত আমি চিকিৎসালয়লৈ গৈ বেছি আঘাতপ্ৰাপ্ত হ'লে বা বেছি ধনৰ হেৰি হ'লে সেইটো আমি আমি ব্যৱহাৰ কৰি আমি আৰোগ্য লাভ কৰিব পাৰোঁ সেইটো এটা সৰু এতিয়া খুব পানীলগা জ্বৰ এটা প্ৰথমতে হৈছে মই সাধাৰণতে এইটো খুব ব্যৱহাৰিকো আৰু আনকো দিওঁ আৰু বিশেষ শিশু সৰু ল'ৰা ছোৱালী বা ডাঙৰকো দিওঁ আৰু মই এইটো আজি খুব সুন্দৰকৈ আমি সৰুকালতে এজন ব্যক্তিয়ে আমাক দিছিলে আমাৰ খুৰা আৰু তেওঁৰ পৰা সেইটো শিকি লৈছিলোঁ যেনে ধৰক কাজি নেমুৰ পাত গোল নেমুৰ পাত আৰু মধুআমৰ কোঁহ তাৰপিছত আমাৰ বছ আদা আৰু কেইটামান জালুক দি খুব সুন্দৰকৈ পিচি তাৰ ৰস উলিয়াই তাত অকণমান নিমখ দি গৰম কৰি ৰাতিপুৱা শুদা পেটত খাই দিলে তেতিয়াহ'লে ধুনীয়াকৈ সেইটো জ্বৰ নাইকিয়া হয় গতিকে সেই তেনেকুৱা ধৰণৰ বহুত দৰৱ আছে যিবিলাকৰ যোগেদি আমি প্ৰাথমিক চিকিৎসা কৰি পেলাই নিজে আৰোগ্য হ'ব পাৰোঁ আৰু আনকো আৰোগ্য কৰিবলৈ পাওঁ আৰু এই মোৰ এই দৰৱটো সাধাৰণতে মই সকলোকে দিওঁ ঘৰ নিজৰ ল'ৰাকো দি আছোঁ তেওঁলোকেও ভাল হয় আৰু

সুন্দৰভাৱে মই বিশ্বাস কৰোঁ আৰু সেইটো এতিয়ালৈকে কৰি আছোঁ কাৰণে সুফল এটা পাই আছোঁ বুলি মই ভাবিছোঁ বা আছোঁ সুফল পাইছোঁ এই কথাখিনি হ'ল চিকিৎসাৰ ক্ষেত্ৰত আজিকালি জনসাধাৰণক সচেতন হোৱাটো সবতকৈ ডাঙৰ কথা কাৰণ চিকিৎসালয়লৈ গৈ বেয়া দৰৱ দিলে মানে

মানুহজনে আকৌ বহুত দিনলৈ বেলেগ ধৰণে চিকিৎসা কৰিবলগীয়া হয় সেইটোৱে অৰ্থ প্ৰাপ্তি হয় শাৰীৰিক শ্ৰম হয় মানসিক দুৰ্বলতা হয় আৰু স্বাস্থ্যৰ দুৰ্বলতা কথাখিনি থাকেই গতিকে বহুবিলাক সমস্যা আহি যায় গতিকে চিকিৎসকক আমি